হেল্ল' অঁ হয় কওকচোন নমস্কাৰ হয় মোৰ নামটো শ্ৰী ৰিপন বৰা

হয় হয় অঁ ভালে ভালে আপোনালোক আহিব পাৰিব কিমানজনমান আহিব আপোনালোকে দহজন আপোনালোকে কি গাড়ী লৈ আহিব হয় থকাকৈ আহিবনে আপোনালোকে ঘূৰি যোৱাকৈ আহিব হয় হয় থকাৰ সুবিধা আছে ইয়াতে আপোনালোক থাকিব হ'লে মানে আমাৰ লগত যোগাযোগ কৰিব লাগিব আমাৰ কমিটিৰ লগত আমি আপোনালোকক থকাৰ সুবিধা কৰি দিম ইয়াতে আপোনাৰ দহজন নহয় ইয়াতে এশ প্ৰায় পঞ্চাছৰ পৰা এশজন মানুহ থাকিব পৰা সুবিধা আছে আপোনালোকে খালী থকাৰ কাৰণে এজনৰ এক নিশাত এজনৰ কাৰণে আপুনি ডেৰশ টকামানকৈ চাৰ্জ হ'ব আৰু খোৱা বোৱাবিলাক আপোনালোকৰ নিজৰ হ'ব হয় হয় আৰু আপোনাক অঁ হয় হয় পৰিপাতিয়ে খোৱাবিলাক পৰিপাতিয়ে হয় ইয়াতে যিহেতু টুৰিষ্টবিলাকো অহা যোৱা কৰে কৰি থাকে তেওঁলোকৰ ওপৰত লক্ষ্য ৰাখি টুৰিষ্ট মানে সকলোৱে টুৰিষ্টেই হয় গতিকে আমি সেইখিনি সেইখিনিক লক্ষ্য ৰাখি আমি প্ৰত্যেকটো বস্তুৱে ভালকৈ আমি মানে দিবলৈ চেষ্টা কৰিছোঁ আৰু আগলৈ তেনেকুৱা আমি ফিডবেকবিলাকো ভালেই পাই আছোঁ ভাল ভালকৈ খানা দিয়াৰ কাৰণে থকা খোৱাৰ সুবিধা আপোনালোকৰ ঠাণ্ডা দিনত কাপোৰ ব্লেংকেট আপোনালোকৰ দুখনকৈ থাকিব আৰু বিচনা চাদৰবিলাক প্ৰত্যেক দিনাখনেই সলনি কৰা হয় আৰু পানী আপোনালোকৰ গৰম পানী থাকিলেও গৰম পানী পাব আৰু ঠাণ্ডা পানী লাগিলেও ঠাণ্ডা পানী পাব হয় আমাৰ আমাৰ হয় হয় দেখাই দিবলৈ আমাৰ এজন গাইড যাব গাইডজন হ'ল আপোনাৰ তেওঁক আপোনালোকে একো কৰিব নালাগে তেওঁ আপোনালোকক যি যি দেখাই যায় মানে যিবিলাক জেগা দেখাব তেওঁলোকৰ তেওঁ পিছে পিছে গৈ থাকিলে তেওঁ গোটেই কথাখিনি কৈ যাব যে এইটো এইটো আমুক হয় এইটো তামুক হয় তেওঁ কৈ যাব সেইখিনিৰ ওপৰত লাষ্টতে দিনটোৰ ভিতৰত তেওঁ ঘূৰাই পিনে জেগাখিনি শেষ কৰি দিব দেখুৱাই অঁ ভাল ভাল ইয়াতো পিকনিক পাৰ্টি বহুত আহে আপুনি প্ৰায় আমাৰ দুহেজাৰ তিনি হেজাৰ পিকনিক পাৰ্টি ইয়াত হৈ যায় আৰু যোনবিলাকে থাকি যায় থাকি যোৱাবিলাকৰ কাৰণে সেইটো সুবিধা আছে আৰু যোনবিলাকে কিছুমানে ঘূৰিও যায় মানে আহি পিনে আহি পিনে ঘূৰিও যায় দিনটোৰ ভিতৰতে সকলো ফুৰি চাকি পিনে দিনটো ৰাতিৰ ভিতৰত ঘূৰি যায় আৰু কিছু যিবিলাকে থাকিবলৈ আহে তেওঁলোকক মানে আমি এইটো আমাৰ এনেকৈ সুবিধা আছে কেইবা ঠাইতো সুবিধা আছে গতিকে সেইবিলাক জেগাত মানে হোটেল ৰেণ্ট ছিষ্টেমত আমি পাৰ নাইট মানে ডেৰশ বা দুশ এনেকৈও আছে বেলেগ বেলেগত বেলেগ বেলেগ দাম এনেকৈ দিয়া হয় মই নিজে এজন ময়ো গাইড মই গাইডেই কৰোঁ মই বেলেগ বেলেগ পাৰ্টীত তেনেকৈ গাইড কৰি পাইছোঁ আগত ময়ো কৰোৱে যিহেতু আপোনালোকে যদি আহে তেনেহ'লে মোক আপোনালোকে আহি খবৰ দিব আপোনালোকৰ ৰাতিপুৱা যদি আপুনি আঠটা বজাত আপোনালোকে চাৰিটামান বজাত শেষ কৰিব পাৰিব আৰু যদি খোৱা বোৱাৰ মাজতে যদি অলপ ব্ৰেক লয় তেনেহ'লে আপোনালোকে অলপ সোনকাল হ'ব আৰু এঘণ্টামান ব্ৰেকৰ কাৰণে হেৰি কৰি বাকীখিনি আপুনি ফুৰাই মেলি শেষ কৰিব দিব পাৰিম

আপোনালোকে আপোনালোকৰ গাড়ী মানে দহজনৰ কাৰণে কি গাড়ী আনিবলৈৈ সৰু গাড়ী আনিম বুলি ভাবিছেনে ডাঙৰ গাড়ী আনিম বুলি ভাবিছে

অঁ ইয়াত একো নাই বাৰু ইয়াত অলপ আপোনাৰ হিলছ এৰিয়াও আছে হিলছৰ কাৰণে একো প্ৰব্লেম নাই তেনেকুৱা একো প্ৰব্লেম নাই আৰু গাড়ী যদি তাত আমাৰ ইয়াত যদি আপোনালোকৰ গাড়ী লাগে তেনেহ'লে ইয়াৰ পৰাও ভাড়া পাব ভাড়াত মানে গাড়ীবিলাক চলোৱা হয় আপুনি আপোনালোকে ইয়াৰ পৰাও লৈ যাব পাৰিব যদি নিজৰ নিজৰ সুবিধামতে যদি ফেমিলি আহে বোলে চাৰিজন ফেমিলি এটা হেৰি আছে গতিকে এক্সট্ৰাকৈ লৈ যাব পাৰে তাৰে চাৰ্জটো খালি বেলেগ হ'ব ৰুমৰ ভাড়া পাৰ নাইট ডেৰশকৈ ডেৰশকৈ দিয়া হৈছে মানে এটা অকল নাইটটোতহে থাকিব ছিংগুল ৰুম ছিংগুল বেড কাৰণ কেলৈ আৰু যোনটো যদি ডাবুল বেড লাগে তেনেহ'লে আপোনাৰ পাঁচশ টকামানৰ ভিতৰত হৈ যাব পাৰে গাড়ী চাড়ি থ'বৰ কাৰণে ধুনীয়া সুবিধা আছে একো চিন্তা নাই একদম ধুনীয়াকৈ সুবিধা কৰি ৰখা আছে সেইবিলাকৰ কাৰণে কিন্তু ডাবুল আৰু ফেমিলি যোনটো ফেমিলি বেডৰ মানে যোনটো আছে ডাবুল ডাবুল বেড এইটো ফেমিলি থাকিব পাৰিব আৰু এটা চিংগুল বেড আছে চিংগুল চিংগুল ভাগে থাকিব আৰু যদি হ'ল টাইপ ছিষ্টেমত থাকিব পাৰে তেনেহ'লে আপোনালোকে এশ টকাৰ পৰা এশ টকা মানৰ ভিতৰতে পাব হ'ল টাইপটো আপোনালোকে বহুতে ইউজ নকৰে হ'ল টাইপটো হৈছে আপোনাৰ ছ ছখন বিছনা থাকিব ছয়জন মানুহ একেলগতে শুব পাৰিব ছখন ছিংগুল ছিংগুল বেড আৰু যোনটো কেবিন আছে কেবিনটো তোমাৰ পৰা দে দুশ দুশ আঢ়ৈশ এনেকুৱা হ'ব আৰু অলপ অলপ চাৰ্জ বাঢ়ে মানে আমাৰ ইয়াতো মই গাইড হিচাপে মানে এইটোৱে কওঁ মই বহুতখিনি মানুহক গাইড কৰিছোঁ কিন্তু সেই যেতিয়া কিছু বহুতে থাকে বহুতে নাথাকে কেতিয়াবা থকাখিনিৰ ওপৰত মানে বহুত কমেই কৰোঁ মই মই জানো আৰু যোনখিনি জানো সেইকাৰণে কৈছোঁ যে হোটেলত যদি থাকিব হয় তেনেহ'লে হোটেলত মই যোগাযোগ কৰাই দিম তাতে আপোনালোকে কথা পাতি ল'বও পাৰিব যদি কিবা কিবা এটা মানে এশ টকা বা দুশ টকা কিবা এটা আগা পিছাও হ'ব পাৰে সেইটো মই মানে তেতিয়া আপোনালোকে নিজে নিজে কথা পাতি ল'ব আৰু বহুতো হোটেল আছে আপোনালোকে তাতে হোম ষ্টেবিলাক আছে তাতো তাতো পাৰিব গতিকে সেইখিনি নিজে নিজে আপোনালোকে সুবিধা কৰি ল'ব মই মই খালী মানে তাতে যোগাযোগটো লগাই দিম আপোনালোকে কৰি ল'ব ময়ে কৰি দিব পাৰোঁ কিন্তু আপোনালোকৰ ওপৰত কথা যদি থাকে দুদিন দুদিন যদি থাকে তেনেকৈও কৰি ল'ব পাৰোঁ আৰু এদিন যদি থাকে তেনেকৈও কৰি দিব পাৰোঁ হ'ব হ'ব ৰেহাই নিশ্চয় হ'ব এইটো হ'ব হ'ব পাৰ্চেণ্ট আপোনাৰ প্ৰায় ফাইভ পাৰ্চেণ্ট কিবা এটা ফাইভ পাৰ্চেণ্ট এটাতো এনেই ৰেহাই দিয়া হয় যিহেতু আমাৰ জেগাডোখৰ নতুন গতিকে আমি ফাইভ পাৰ্চেণ্ট ৰেহাইত মানে কৈ দিয়া হয় আৰু কথাখিনি ফাইভ পাৰ্চেণ্ট এটা আপোনাক ৰেহাই দিছোঁ আৰু তেতিয়া নেক্সট বাৰ আহিলেও আপোনালোকে আমাৰ জেগাডোখৰ চাই যায় আৰু বাকী যোনবিলাক কোনোবা নহাকৈও যদি থাকে তেওঁলোককো মানে অলপ উৎসাহ দিবলৈ কৈ দিওঁ আৰু আমাৰ হোটেলখন বা আমাৰ জেগাডোখৰ কাৰণে উন্নতিৰ কাৰণে অকণমান মানুহবিলাককো কোৱা হয়

হয় হয় মই একদম লোকেল মোৰ ইয়াতে আপোনাৰ দোকানো আছে মোৰ আপোনাৰ এনেকুৱা শ্বপ আছে মানে সৰু সৰু যোনবিলাক কিছুমানে মিঠাই চিঠাই কিবা কিবি এনেকুৱা টাইপ চাহৰ দোকান কিবা কিবি এনেকৈ মোৰ দুখন দোকান আছে মানে দুখন দোকানতে মানুহ ৰাখিছোঁ ত' আপোনালোকে যদি খাব তাতে মানে ৰাতিপুৱা নাষ্টা চাষ্টা সব তাতেই হৈ যায় হোটেলত হোটেলত বহুতে নকৰে মানে হোটেলত দামবিলাক বেছি হয়তো গতিকে তাতে আহি পিনে কৰে আৰু আমাৰ তাতে কৰিব পাৰিব সব গোটেইখিনি সুবিধা আছে পানীৰো সুবিধা আছে আৰু গৰম পানী যোগাৰ ধৰা হয় তাতে হয় হয় হয় হয় মানুহ আমাৰ দুজন দুজন মানুহ আছে এখন এখন দোকানত তেওঁলোকে মানে সব গোটেইখিনি পৰিচালিত মই মই চাই থাকোঁ আৰু মোৰ আৰু বেলেগ বেলেগো কাম থাকে ৰাইডিঙৰ কামো থাকে গতিকে মই সিহঁতক মানে সেইখিনি দি দিছোঁ আৰু মই বাকী কৰি থাকে সিহঁতকে চলাব দি দিছোঁ বাকী তাৰ মালিক হিচাপে মানে মই চাই থাকোঁ আৰু মাজে মাজে গৈ তেনেকৈ আৰু মোৰ হোটেলৰ হোটেলৰ লগত ভাল চিনাকী কাৰণে মানে মই বহুতে তাত তাত চাহৰটো ইমান হেৰি নাই এনে ভাত চাতৰ সুবিধা ধুনীয়া চাহ ধুনীয়া আছে কিন্তু চাহবিলাক বহুত মানুহে বাহিৰতে খায় মানে চাহ বাহিৰৰ চাহৰ টেষ্টিটো বেলেগ আৰু সবেই যেতিয়া টুৰিষ্টৰ কাৰণে যে আহিছে যেতিয়া ট্য়ুৰিজিমৰ কাৰণে আহিছে সেইকাৰণে মানুহবিলাকে বাহিৰা বস্তুটো বেছি পচন্দ কৰে মানে হোটেলৰ চাহটো আৰু ঘৰৰ চাহটো একেই নহয় জানো ঘৰত বনাই খোৱাৰ নিচিনাই লাগে গতিকে অলপ বাহিৰত খাই যোনটো টেষ্ট পায় বা কিবা পায় আৰু এটা সুন্দৰ পৰিৱেশ এটা আছে সেই পৰিৱেশটো চাই চাই মানে দূৰৰ পৰা চাই চাই এনেকৈ ভাল লাগে নহ্ গতিকে তেনেকৈ তেওঁলোকে এনজয় এটা কৰে আৰু মোৰ ঘৰত আপোনাৰ মোৰ ৱাইফ আছে আৰু মোৰ বাচ্ছা এটি আছে আৰু মোৰ মানে দেউতা আছে অঁ আপোনাৰ ভাল নামটো মই মানে জানিব পৰা নাই ভাল নামটো কওকচোন উত্তম বৰা নহ্ হয় হয় মই লিখি ৰাখিম আপোনাৰ নাম্বাৰটো মই টুকি ৰাখিম আপুনি যেতিয়া ফোন কৰিব কেতিয়ালৈ অহা কথা ভাবিছে আপোনালোকে হয় হয় তাৰিখটো জনাই দিব পৰা হ'লে মই কিবা এটা হেৰি কৰিব পাৰিলোঁ হয় কওকচোন এনে জানুৱাৰী ডিচেম্বৰৰ ভিতৰতনে জানুৱাৰীলৈ ধৰিছ ডিচেম্বৰ পোন্ধৰ তাৰিখমান নহ্ ঠিক আছে তাতকৈ একদিন একদিন দুইদিন লেছ হ'লেও কথা নাই কিন্তু তাৰ আগত বুকিংখিনি মই চাই ল'ব লাগিব সবকে মই কৈ দিম হ'ব অঁ ঠিক আছে অঁ কল কৰিব কল কৰিব নিশ্চয় আপোনাৰ ফোন নাম্বাৰটো এইটোৱে নহ্ এইটো মই ছেভ কৰি থ'ম অঁ আৰু আপোনালোকৰ দহজনে আহিব অঁ অঁ ঠিক আছে ঠিক আছে আৰু খোৱা বোৱাবিলাক ইয়াত কৰিবনে আপোনালোকে নিজে লৈ আহিব অঁ অঁ ঠিক আছে হ'ব হ'ব অঁ